হয় মানে আপোনালোক মানে যাম বুলি কৈছিলে ন'

হেল্ল' হেল্ল' হেল্ল' হয়

হয় আপোনালোকৰ পৰিয়ালৰ এনে কেইজন আছে মানুহ

এতিয়া আপোনালোকৰ পৰিয়ালততো সাতটা মানুহ আছে আৰু আমাৰতো বহুত গতিকে গাড়ীখন নহ'ব আমি গাড়ী এখন বেলেগকৈ ভাড়া কৰিম বুলি ভাবিছোঁ মানে হয় হয় তাকে মানে সবৰ পৰাই এশকৈ মানে তুলিম বুলি ভাবিছোঁ আৰু

ৰাতি মানে ঘূৰাত ও হয় হয় আৰু ৰাতি মানে অহা অলপ মানে দেৰি হ'ব খোৱা বোৱাবিলাক মানে সব তাতে হ'ব আৰু এনে বাকী খোৱা বোৱা খৰচ নাই খালী অকল মানে অহা যোৱা খৰচটো কৰিলে হ'ল আৰু এশ টকাকৈ

বাকী এতিয়া আপুনি এনে কি কৰি আছে হয় হয় ঠিকে আছে এনে ভালনে তাৰ তাৰ এনে মানে পঢ়া শুনা কেনেকুৱা চলিছে তাৰ হয় হয় হয় ওম ঠিকে আছে বাৰু ল'ৰাটো ভালে পঢ়া শুনা আপুনি তাকো পাৰিলে লৈ আহিব পাৰ্কলৈ হয় তেন্তে লগ পাম ন' আমি পাৰ্কতে ঠিক আছে